কলা আমাৰ জীৱনত বহুত বেছি প্ৰয়োজনীয় ই আমাৰ সমাজক অধিক ভাল হোৱাত বহুত ধৰণত সহায় কৰে কলাই নিজৰ সমাজখন গঢ়ি তোলাত বহু উৎসাহ যোগায় আমাৰ যদি ছবি অঁকা কলা আছে আমি বেলেগক শিকাব পাৰোঁ নিজেই এখন ছবি অঁকা স্কুল খুলিব পাৰোঁ য'ত আমি বহু সৰু সৰু বিদ্যাৰ্থীসমূহ নাম লিখাব পাৰোঁ তাত আমি সিহঁতক শিকাব পাৰোঁ ভালকৈ আৰু যাতে সিহঁতে বহুত বেছি ভালকৈ শিকিব পাৰে আৰু কম্পিটিশ্য়নসমূহত প্ৰতিযোগিতা আগবঢ়াব পাৰে আৰু বাহিৰত গৈ সিহঁতে নিজৰ কলা বেলেগ মানুহক দেখাব পাৰে যে আমি অসমৰ পৰা আহিছোঁ আমাৰ এইখিনি কলা আছে তেনেকৈ আমি বহুত উন্নতি কৰিব পাৰোঁ আৰু কিছুমান মানুহৰ গান গোৱা কলা থাকে সিহঁতেও নিজৰ গান গাই এখন বিদ্যালয় খুলিব পাৰে গান গোৱা গান শিকোৱা তাবলা বজোৱা হাৰমনিয়াম বজোৱা সেইবোৰ কলা হয় মানুহৰ সেইবোৰ শিকাই মানুহক বহুত ধৰণত আগবঢ়োৱা যায় এজন মানুহে যদি এখন কলা অৰ্জন কৰে সিহঁতে বেলেগক শিকাব পাৰিব আৰু সেইজন মানুহে গৈ আৰু বেলেগক শিকাব তেনেকৈ আমাৰ সমাজখন বহু উন্নতি কৰিব পাৰিব